অঁ হেল্ল' অঁ মোৰ ভাল আপুনি কোনে কৈছে বাৰু কোৰ পৰা কৈছে অঁ কওকচোন আপোনাৰ অসুবিধাটো অঁ কওক কেতিয়ালে আহিম বুলি ভাবিছে

অঁ পাৰিব পাৰিব পৰিয়াললৈ আহিব পাৰিব ইয়াত থকা খোৱা চব সুবিধা আছে অঁ হোটেল আছে হোটেল অঁ হোটেলো আছে আপোনাক নম্বৰ হোটেলৰ নম্বৰ লাগিলেও দিব পাৰোঁ

অঁ আমাৰ ইয়াত মাজুলীত পালনাম হয় ফাকুৱা হয় এইবিলাক উৎসৱ পালন কৰা হয় আমি আপুনি ৰাসতে আহিলে ভাল হ'ব ইয়াতে কমেও পঞ্চাছ ষাঠি জেগা আমাৰ ৰাস হয় মুকলি ৰাস হয় হল ৰাস হয় তাৰ কেইদিন দুই এদিনৰ পিছতে পালনামো হয় দুই তিনি জেগাত সামগ্ৰী আমাৰ নতুন চামগুৰি সত্ৰত আপুনি মুখা শিল্পটো চাব পাৰিব আউনীআটী সত্ৰলৈ যাব পাৰিব দক্ষিণপাট সত্ৰলৈ যাব পাৰিব কমলাবাৰী ন সত্ৰ পুৰণা সত্ৰ এইবিলাক চব বহুত জেগালৈ যাব পাৰিব গড়মূৰলৈ যাব পাৰিব

অঁ গাড়ী মটৰ আপুনি ভাল সুবিধা পাব

খোৱা বোৱা আপুনি একদম যে ৰুমৰ ভিতৰতে পাব চব যি খাওঁ বুলি ক'লে অৰ্ডাৰ কৰিব লাগিব অঁ অৰ্ডাৰ কৰিলে চব পাব

অঁ দুহেজাৰ পঁচিছশ এটা ৰাতিত হ'ব

সাধাৰণ এটা ৰুম হ'লে আপোনাৰ সাতশ আঠশ নশ এনেকে হ'ব

এতিয়া আমাৰ এই উৎসৱত আমেৰিকা জাপান চীন এইবিলাকৰ পৰা আহিব মানুহ অঁ অহা মাহৰ পোন্ধৰ তাৰিখমানৰ পৰা আৰম্ভ হ'ব নৱেম্বৰ পোন্ধৰ তাৰিখ

ৰাসৰ আগত একো আৰু উৎসৱ নাই ৰাসৰ পৰা আৰম্ভ কৰি আৰু আপোনাৰ ফাকুৱালৈ ফাকুৱালৈকে উৎসৱেই ধেৰ আছে অঁ আহিলে আপুনি ৰাসৰ আগদিনাখনেই পোৱাকে আহিলে ভাল হ'ব হোটেল বুকিংটো ভাল হ'ব

অঁ আপোনালোকৰ অঁ কওক অঁ কিমানজনমান আছে সদস্য অঁ অঁ আপুনি আপুনি এটা কাম কৰিব লাগিব আপুনি অহাৰ দুদিনৰ আগতে মোক এটা ফোন কৰিব আৰু তেতিয়া মই এই হোটেলৰ মালিকৰ লগত গৈ ৰুম ভাল চাই ৰুম এটা বুকিং কৰিব লাগিব ৰাসৰ ছিজনটো আৰু বাহিৰৰ পৰা মানুহবিলাক আহি পেলাই আগতীয়াকে বুকিং কৰিব মই আপোনালোক আহিলে অসুবিধা নোহোৱাকে ৰুম এটা ঠিক কৰি থ'লে ভাল হ'ব আপুনি কি কয় ৰুমটো ৰুমৰ কথা আগতীয়াকে ক'ম নেকি অঁ অঁ অঁ অঁ আমাৰ ইয়াৰ পৰা নিবলগীয়া বস্তু আপোনালোকৰ বহুত আছে অঁ এই মুখা শিল্প নিব পাৰে আৰু বাঁহৰো নিব পাৰে মাটিও নিব পাৰে চিমেণ্ট বালিৰো নিব পাৰে অঁ মানে চিন হিচাপে আৰু হ'লে মই মাজুলিলে গৈছিলোঁ মাজুলিলে যোৱা চিন এটা লৈ যাওঁ এনেকুৱা অঁ ঠিক আছে আহিলে ভাল হ'ব আৰু এইবিলাকতো সদায় চোৱা বস্তু নহয় এনেইতো আমি টিভি ম'বাইলততো ঢেৰ দেখিছোঁ অঁ হকিকত চোৱাটো ভাল আৰু ভাল লাগিব

অঁ অঁ দুদিন দুইদিনৰ আগতে ফোন কৰিব লাগিব অঁ